হেল্ল' এই তুমি তীৰ্থনাথনি বাৰু এই ঘৰ এটা বনাব লাগিছিলে অঁ ঘৰটো ডিজাইন চিজাইন ল'ব লাগে বনাবলৈ অঁ এতিয়া আহিব লাগে ঘৰটো এতিয়া ডিজাইনখিনি কেনেকুৱা কেনেকুৱা হয় তুমি এতিয়া হেৰি কৰি ল'বা এতিয়া সেইখিনি চাবলৈ হয় হয় হয় হয় এতিয়া অঁ অঁ অঁ এতিয়া কোনদিনাখন আহিব পাৰিবা এতিয়া মোক ঘৰতো হেৰি কৰিবলৈ

হয় হয় হয় আ আহিলে মানে সোনকালে আহিলে ভাল হয় আৰু

হয় হয় অঁ সেইটো কাৰণে মই এতিয়া নামটো শুনি সেই কাৰণে লগ কৰিব বিচাৰিছোঁ আৰু

হয় হয় হয় হয় হয় অঁ সেইটোৱে বিচাৰোঁ এতিয়া ঘৰটো যিমানে যি হ'লেও বনাই দিলে মানে অলপ দেখিবলৈ আজিকালি ঘৰবোৰ ভালকৈ বনায়তো সেইটো কাৰণে আমি এতিয়া ভাল হোৱটোৱে বিচাৰোঁ হয় হয় এতিয়া তেতিয়াহ'লে ডিজাইন চিজাইন ভ ভালকৈ দি বনাব পাৰিবা আৰু এতিয়া কোনদিনাখন আহা এতিয়া ফোন কৰিব লাগিব তুমি হয় হয় হয় হয় এতিয়া